পৰিয়ালৰ মহিলাসকলে মাছ ধৰাত বিভিন্ন ধৰণে সহায় কৰে আমাক তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী যেনে চালনি জাকৈ খৰাহি ইত্যাদি ধৰণৰ বিভিন্ন সামগ্ৰীৰে তেওঁলোকে মাছ ধৰি আমাক সহায় কৰে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সকলোৱে নোৱাৰে যদিও তেওঁলোকে জাল মাৰি বা জাল টানি আঁঠুৱা টানি তেওঁলোকে মাছ ধৰি আমাক সহায় কৰে আৰু তেওঁলোকে ঘৰত কৰা বিশেষভাৱে কামবোৰ হ'ল তেওঁলোকে ঘৰখন চাফা কৰি ৰখা বা ঘৰৰ খোৱা বস্তু যেনে ধৰা ভাত পানী চাহ ইত্যাদি ধৰণৰ বস্তুবিলাক বনোৱা তেওঁলোকে ঘৰৰ কাপোৰ কানি ধোৱা তেওঁলোকে ঘৰ চাফা কৰি ৰখা লগতে তেওঁলোকে কিছুমান মহিলাই অফিচ কাছাৰীৰ কামবোৰো কৰে তেওঁলোকে সেইসমূহ কাম কৰিও থাকে আৰু মহিলাসকলে মাছ ধৰাৰ বাবে সাগৰলৈ এইটো কাৰণেই নাযায় কিয়নো তেওঁলোকে মহিলাসকলেই হৈছে এখন ঘৰৰ মূল ঘৰ ধৰা মানুহ যিহেতু তেওঁলোকে ঘৰৰ সকলো কাম কাজ কৰিব লাগে এখন ঘৰ পৰিচালনা কৰিব লাগে আৰু তেওঁলোকে ঘৰখনত থকা সকলো কাম কৰি ঘৰখনক পোহপাল দিব লাগে বা খোৱা বোৱা ইত্যাদি ধৰণৰ বস্তুবোৰ যোগান ধৰিব লাগে আৰু সেইসমূহ যদি তেওঁলোকে মাছ ধৰিবৰ বাবে সাগৰলৈ দিনটোৰ বাবে গুছি যায় তেওঁলোকে ঘৰৰ কামবোৰ থাকি যাব বা ঘৰখন পিছপৰি ৰৈ যাব সেয়েহে তেওঁলোকে সাগৰৰ পাৰলৈ মাছ ধৰিবলৈ নাযায় আৰু তেওঁলোকে সাগৰত যি গভীৰতা সেই গভীৰতাত তেওঁলোকে ভয় কৰে আৰু সেয়েহে তেওঁলোকে ঘৰৰ ওচৰে পাঁজৰে বা আমাৰ গাঁৱত আশে পাশে থকা পুখুৰী বা নদী বা বিল এইবিলাকতে তেওঁলোকে মাছ ধৰি আমাক সহায় কৰে আৰু সেয়েহে তেওঁলোকে সাগৰৰ পাৰলৈ মাছ ধৰিবলৈ নাযায়